হেল্ল' অ নমস্কাৰ নমস্কাৰ আপুনি কোনে কৈছে

মোৰ মঠ মন্দিৰৰ ওপৰত বেছি বাৰু হেৰি জ্ঞান নাই তথাপিতো আমাৰ এই সৰা সৰা মাজুলী আৰু মই যিখিনখিনি গিখনলৈ গৈছোঁ তাৰ ওপৰতে অকণমান ক'ব পাৰিম আৰু এতিয়া মই যোৱাৰ ভিতৰত পৰিছে এই মাজুলীৰ গোটেইকেইখনে সত্ৰ ফুৰিছো মেদে আমি এতিয়া সত্ৰৰে বাসে সৰু সত্ৰৰে বাসিন্দা ইয়াৰ উপৰিও মানে আমি আউনীআটি ফুৰিছোঁ ধৰি লওক দক্ষিণপাট ফুৰিছোঁ উত্তৰ কমলীয়াবৈয়াখন দেখিছোঁ গতিকে ইয়াৰ সত্ৰৰ পৰিৱেশ অতি মানে সাত্তিকতা আছে ধাৰ্মিক সকলোৱে আৰু পালনামৰ পৰা ধৰি মানে ৰাসোৎসৱলৈকে ইয়াত উদযাপন কৰা হয় অতিজৰ পৰা কৰি আহিছে আগতে আগতে হয় দক্ষিণপাট আৰু আউনিআটিত বোলে ল'ৰাবিলাকেই চব কৰিছিলে তাত ছোৱালী মহিলাসকলক মানে কি কৈছে অঁ অঁ এই ইয়াৰখিনি আমাৰ এয়াই অসমৰ অমাক মানে পুৰুষে পাতিছিলে আজিকালি মহিলায়ো বোলে অংশগ্ৰহণ কৰে তাৰপাছত এনেই আৰু দ্বিতীয়তে মই গৈছোঁ শিৱসাগৰ গৈছোঁ শিৱসাগৰ শিৱদৌল পৰিভ্ৰমণ কৰিছোঁ দেই শিৱদৌল ভাল লাগে যথেষ্ট মানে ঐতিহ্য বহণ কৰি আহিছে ইতিহাসবিদসকল ইতিহাসৰ কথা সকলোৱে জানেই শিৱদৌলৰ জয়মতী হেৰিয়াৰ ত্যাগ এইবিলাক মানে গতিকে সেই ঐতিহ্যপূৰ্ণ ঠাই সেইকেইখন মই ফুৰিছোঁ তাৰ উপৰি তেজপুৰৰ উষা অনিৰুদ্ধ উদ্যান চাইছোঁ ভাল লাগে আৰু গুৱাহাটীৰ কামাখ্যা মন্দিৰলে মই অৱশ্যে যোৱা নাই আৰু নীলাচলত অৱস্থিত সেই নীলাচলত অৱস্থিত কামাইছ্যা কামাখ্যা মন্দিৰটো সকলোৱে জ্ঞাত আৰু যথেষ্ট মানে হেৰি মহত্ব আছে বুলি শুনো গতিকে এইখিনিয়ে দেখিছোঁ আৰু ইয়াৰ বাহিৰেও আৰু উপৰিও আৰু গাঁও ভূঞে মানে হেৰিয়ালে গৈছিলোঁ এইটো কি কই ঢেকীয়াখোৱা ঢেকীয়াখোৱা নামঘৰো দৰ্শন কৰিছোঁ বোলো সেইখিনিয়ে কৰিছোঁ আৰু মঠ মন্দিৰৰ ক্ষেত্ৰত অঁ ঢকুৱাখানাৰ ফালে আমি এই সেই মন্দিৰ ভাগলে যোৱা নাছিলোঁ দেখিছোঁ কিন্তু যোৱা নাই আমি হাবুঙলেহে গৈছিলোঁ বাস বাসুদ থানতো গৈছোঁ বাসুদ থান মোৰ বাৰু বাসুদলে আকুয়িয়ে জন্ম দিয়া গতিকে বাসুদলেও মই কেইবাবাৰো দৰ্শন কৰিছোঁ বাসুদেও দৰ্শন কৰা কেইবাবাৰু হৈছে মোৰ হয়